হীমাক্ষী হয়নে চিনি পাইছা নাই মই যে এনে আছোঁ তুমি অ খবৰ ভাল অ মোৰ যে ভাল বেয়াৰ মাজতে আৰু

অ তুমি ক'ত ৰখি থাকিবা অ মই আৰু আৰু এজনী আৰু যে লগৰ দুজনী যাম বুলি কৈছে অ লোণা আৰু এজনী ইমান ভালকৈ চিনি নাপাওঁ তাৰ লগৰ হয় আৰু

অ ঠিক আছে দিয়া